বেয়া কাম কৰাখিনি মই ভাবোঁ যে বেয়া কাম কৰাখিনি সঁচাকেই নৰকত মানে যাবও পাৰে মানে কি যি বেয়া কাম কৰিছে সিটো সদায় বেয়াই হৈ থাকিব আৰু যি ভাল কৰিছে সি ভালেই হ'ব আৰু ভগৱানে সকলোকে ভাল চকুৰেই চায় মানে ভগৱানে বেয়া বুলিতো কাকো হেৰি নকৰে আৰু যি স্বৰ্গত ঈশ্বৰৰ মানে সববোৰতো ঈশ্বৰৰে সন্তান এতিয়া বেয়াও ক'ব নোৱাৰি ভালো ক'ব নোৱাৰি গতিকে ঈশ্বৰে সবকেইতো ঈশ্বৰৰ হেৰি ইয়াতে হেৰি হৈছে দৈষ্য়ু বাল্মিকীও এদিন ভগৱানৰ নাম জপ কৰি পেলাই তেওঁ এদিন ভাল মহাপুৰুষ হিচাপে বা প্ৰচলিত হৈছিলে তেওঁ এজন ভাল ব্যক্তিয়ে হৈছিলগৈ লাষ্টত প্ৰথমেতো তেওঁ দৈষ্য়ুৱেই আছিলে কিন্তু পিছত আকৌ তেওঁ ভাল হ'ল নহয় গতিকে মই সেইকাৰণে ভাবোঁ ঈশ্বৰ নথকা জেগা ক'তোৱেই নাই আৰু ঈশ্বৰ সবৰ লগতেই থাকে ভাল আৰু বেয়া সবৰ লগতেই ভগৱান থাকে